ৰন্ধা কামটো মই অকল মহিলাৰ কাম বুলি নেভাবোঁ মোৰ ঘৰত মহিলাসকলে তাঁত বোৱা শস্য চপোৱা কামত গুচি যায় প্ৰায়ে ময়েই ৰান্ধিবলগীয়া হয় মই সেইকাৰণে মই অকল মাইকী মানুহে ৰন্ধা ৰান্ধিবলৈ নিদিওঁ ৰন্ধা বুলি নেভাবোঁ

তেওঁলোকে আঘোণ মহীয়া পথাৰলৈ গুচি যায় মই ধুনীয়াকৈ ৰান্ধি মেলি তেওঁলোকলৈ ভাত পানী জা জলপান বিভিন্ন লৈ যাওঁ তেওঁলোকে পথাৰত দিওঁগৈ তেওঁলোকক তেওঁলোকে খায় আৰু কাম কৰে যদি ঘৰত তেওঁলোকে ৰন্ধাতে ব্যস্ত থাকে তেতিয়া পথাৰৰ কাম কেতিয়া কৰিব পথাৰৰ কাম কৰিবলৈতো তেওঁলোকৰ সময় নাটনি হ'ব সেইকাৰণে মই কি কৰোঁ এই ৰন্ধা মেলা প্ৰায় কামবিলাক মই নিজে কৰোঁ মাইকী মানুহবিলাকৰ ওপৰত সিমান গুৰুত্বই নিদিওঁ আৰু মোৰ ঘৰত তেনেকৈ তাঁতৰ শাল আছে মাইকী মানুহবিলাকক তাঁতৰ শালত কামত লগাওঁ আৰু মই ৰ ৰন্ধা বঢ়াত সহায় কৰি দিওঁ তে তেখেতলোকক মহিলাসকলক আৰু তাৰ উপৰিও তাঁত বব মই নিজেও জানো ময়ো তাঁতত তাঁত বওঁ কেতিয়াবা মহুৰা এটা বাটি দিওঁ

আকৌ সূতা চূতা কেতিয়াবা ববিন চবিন লৈ দিওঁ মই মহিলা কামো প্ৰায়ে জড়িতয়ে থাকোঁ মহিলাৰ কামত যে অকল পুৰুষেই অ' কি মহিলাবিলাকেই যে ৰন্ধা বঢ়াত যে ব্যস্ত থাকিব লাগিব তাৰ কথা নাই মই মহিলাসকলৰ সকলো কামেই প্ৰায় কৰোঁ মই নিজৰ কাপোৰ কানি ধুওঁ আজি মই যিবিলাক গা ধুওঁ বা মই যিবিলাক পিন্ধো মই নিজৰ কাপোৰ কানি সেইবিলাকো পৰিষ্কাৰকৈ ৰাখোঁ ধুওঁ গতিকে মহিলাৰ ওপৰত মোৰ কোনো তেওঁলোকক কামৰ সাব্যস্ত হ'বলৈ নিদিওঁ মই আৰু যদি ঘৰত মহিলাসকল নেথাকে আলহী অতিথি আহে তেওঁলোককো মই ৰান্ধি মেলি শুশ্ৰূষা কৰোঁ মই কেতিয়াও সেইবিলাক মহিলাৰ কাম বুলি মই নেভাবোঁ ৰাতিপুৱা শুই উঠি মহিলাসকলে কি কৰে চোতাল ঘৰ সাৰে মই জুইকুৰা ধৰি মই চাহ জলপান এইবিলাক প্ৰস্তুত কৰোঁ বেকফাষ্ট ৰুটি গতিকে মই মাইকী মানুহক কেতিয়াও মই এইবিলাক মহিলাৰ কাম বুলি মই অনুভৱ নকৰোঁ মই নিজৰে কাম বুলি মই সকলো কাম কৰি যাওঁ ৰন্ধা মেলা খোৱা বোৱা এইবিলাকেই আৰু আৰু মাছ মাংস পালেতো মোৰ কথাই নাই মই মাছ মাংস পালেতো মই মজাকৈ বনাওঁ মোৰ একদম ল'ৰা ছোৱালীয়ে মানে যাতে ধুনীয়াকৈ তৃপ্তি পায় মই সেইধৰণে মানে বনাবলৈ মোকেই কয় ধুনীয়া ধুনীয়াকৈ অলপ জাল দি মা মছলা লগাই একদম বনাবলৈ মোকে কয় আৰু সেইখিনিতো মোৰ কথাই নাই